অ বৰা কোৱা নিউজতো চাওঁৱেই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে নিউজে চলে এতিয়া কোনটো নিউজৰ কথা ক'লা বা তুমি আকৌ

অ ধৰিছে ধৰিছে ধৰিছে ধৰিছে ধৰিছে এই চানমাৰীৰ কেইজনমানক ধৰিছে নেকি মই খবৰটো পাইছিলোঁ কালি

ভালেই হৈছে দেই এনেকুৱা সেইটোৱে সেইটোৱে গোটেইখিনি আৰু আজিকালি সৰু সৰু ল'ৰা স্কুলৰ ল'ৰাবিলাকো সোমাই গৈছে আজিকালি এইবিলাকত নাই নাই এইবিলাকৰ আঁৰত কোনোবাতো আছেই আছে আছে হিমন্ত চৰকাৰ অহা এইবিলাক ভালে ভালে হৈ আছে কিছুমান বেয়া হৈছে যদিও ভালবিলাকো হৈ আছে অ অ সেইটোৱে নাইহোৱা বুলিও একো মানুহবিলাকে কয় একো হোৱা নাই বুলি হৈছে হোৱাতো হৈছে বহুতখিনিয়ে হৈছে আৰু নগাঁৱৰ পিছত শোণিতপুৰে আহি আছিলে আৰু এতিয়া

নগাঁৱততো বন্ধই হৈছে শোণিতপুৰতো বন্ধ হ'ব লাগে আৰু পুৰা এতিয়াতো হ'ব আৰু হ'ব আৰু কাৰণ তেজপুৰত কমি যোৱা মানে আৰু বাকীখিনিত কমি যোৱা আৰু তেজপুৰত কমি গ'লে হ'ল আৰু বাকী সবৰে ভালে ঘৰত তাকেই তাকেই এইবিলাক অলপ খবৰ খাতিবোৰ চাই থাকিবা সবকে ক'বাও তাকে হয় হয় ঠিক আছে দিয়া হ'ব দিয়া অ